মই বহুত ধৰণৰ খাদ্য বনাওঁ তাৰ খিচৰি মোৰ ছোৱালী এজনী আছে বেবী তাৰ কাৰণে খিচিৰি বনাওঁ খিচৰি খিচৰি দাইল চাউল তাত কিবা চবজি বিট বিট আলু গাজৰ যি থাকে মানে ঘি ঘি অলপ মহলাই মিহলাই দি দিওঁ খিচৰি বনাওঁ তাৰপিছত আকৌ আমাৰ মোৰ শাহু মাও গা ভাল নাই তেওঁ তেওঁৰ কাৰণে আকৌ দালিয়া বনাব লাগে দালিয়া দালিয়া খিচিৰি নিচিনাই বাৰু তাত ঘিচি দি দিওঁ আৰু দাইল দালি তাৰপিছত চবজি কিছু কিছুমান চবজিও কিছুমান মিহলাই দিওঁ তাৰপৰা সেইবোৰ দালিয়া বনাওঁ মাৰ কাৰণে আকৌ দুপৰীয়া সাজত ভাল এনেকুৱা মিট হ'লে তাত মছলা কমকে দি অলপ মিটটো অলপ ফ্ৰাই ফ্ৰাই কমকে কৰি সেই একে বনাওঁ গ্ৰেভি টাইপ বনাওঁ আৰু এগ খোৱা হয় মাজে মাজে এগো খোৱা হয় আমাৰ এইটোও বনাওঁ এই এগ কেতিয়াবা বইল কৰি বইল কৰি বনাওঁ কেতিয়াবা আকৌ ফ্ৰাই কৰোঁ এনেকুৱা গ্ৰেভি টাইপ বনায় তাৰ দি এনেকুৱা বনাওঁ এনেকুৱা হেলডি কিছুমান আমাৰ ঘৰত বনোৱা হৈয়ে থাকে মই বনাওঁ কিছুমান যেনে কিবা হেৰি আইৰণৰ কাৰণে কলপুলি কল পচলা বনোৱা হয় আকৌ কলফুল কলফুলটো সেইটোও বনোৱা হয় আমাৰ ফ্ৰাই ভজা হয় কেতিয়াবা চাটনিও বনাওঁ বইল কৰি মানে গ্ৰেন মাৰি তাৰ ৰচু ৰচুন কেইটুকুৰামান দি তাৰ সেইবোৰ চাটনি নিচিনা বনাওঁ এইবোৰ হৈয়ে থাকে মাছ মাছ বনাওঁ মাছ সৰু মাছ হ'লে গ্ৰেভি নিচিনা বনাওঁ আকৌ ডাঙৰ মাছ হ'লে ফ্ৰাই ফ্ৰাই বা কেতিয়াবা জোল যোনে যেনেকুৱা ভাল পায় মানে এনেকুৱা বনাই দিওঁ স্বাস্থ্যকৰ খাদ্য বুলিলে এনে বনোৱা হয় বাৰু আমাৰ মাছ মাংস কণী এইবোৰ হৈয়ে থাকে ত মাজে মাজে কিছুমান হেৰি চেৰিও হয় সেইবোৰে আৰু খোৱা